অঁ কওকচোন অঁ মই হেৰি মই এটা জানিব বিচাৰিছোঁ মই গুৱাহাটী ইউনিভাৰ্চিটি অঁ মই পি এচ ডি কৰি আছোঁ মই কিছুমান তথ্য জানিব বিচাৰিছোঁ আপোনাৰ মানে হেণ্ডলোম কাপোৰৰ ওপৰত আপুনি যে শাল বয় আপুনি আপোনাৰ প্ৰচেছখিনি মোক ক'বচোন আপুনি কেনেধৰণৰ কাপোৰ কানি বয় কেনেকৈ আৰম্ভ কৰে আপুনি কি সূতাৰে বয় সাধাৰণতে কি কি বস্তুবিলাক বয় মেখেলা চাদৰ গামোচা কি আপুনি হেৰি কৰে আৰম্ভণি মোক অকণমান কওকচোন আইডিয়া এটা দিয়ক কিছুমান অঁ

হয়

আপোনালোকে অঁ আপোনালোকে কি এইখিনি অঁ লগতে আপোনালোকৰ কেনেকুৱা ধৰণৰ অসুবিধাবিলাক হয়নে কিবা সুবিধা অসুবিধা সেনেকুৱা

অঁ কিমানখিনি কাপোৰ একেবাৰতে লগাব পাৰে কিমানখিনি কাপোৰ একেবাৰতে লগাব পাৰে গামোচা হ'লে কিমানখনলৈকে লগাব পাৰে

হয় অঁ আপোনালোকে ফুলবিলাক নিজৰ হাতেৰে অঁ ফুলবিলাক হাতেৰে বাচে নহয়

ঠিক আছে জানিলোঁ ভাল লাগিল অঁ ঠিক আছে